অঁ হয় দাদা মই আপোনাৰ কেব এখন বুক কৰিছিলোঁ অঁ এইজন কেবজনৰ ড্ৰাইভাৰজন হয়নে আপুনি মানে মোক এইটো নম্বৰতে মেচেজ দিছিলে সেইকাৰণে মই আপোনাক ধৰক এইটো নাম্বাৰতে কল কৰিলোঁ আপুনি আহি পাইছে বুলি ক'লে কিন্তু আপুনি আছে ক'ত মই এতিয়ালৈকে দেখা নাই আপোনাক আপুনি যদি পাৰে তেন্তে মই ইয়াৰপৰা ওলালোঁ কামৰপৰা আপুনি এচ কে জুয়েলাৰী তাৰ তলতে মই ৰখি আছো আপুনি পাৰিলে তাৰলৈকে গুচি আহক আৰু তাৰপৰাই মোক ধৰক পিকআপ কৰি ল'ব ঠিক আছে তেন্তে আপুনি সোনকালে পাৰিলে গুচি আহক